এনেই আছোঁ ভালেই ভালেই অ'

অ' অ' ফ্রী আছোঁ বাৰু অ'

আৰু কোন কোন যাব বাৰু কাইলৈ মোৰ কাম এটা আছিলে বাৰু আজিয়ে যাওঁ নেকি

আজি পিছবেলা এটা মান বজাত যাম নেকি

অ'